হেল্ল' শইকীয়া ট্ৰেভেল এজেন্সী হয়নে দাদা মই কথা এটা জানিবৰ বাবে ফোন কৰিলোঁ ৰাতি মানে মোৰ অলপ দেৰিকৈ ট্ৰেইন আছিলে মই গুৱাহাটীলৈ যাব লগা আছিলে মোৰ ঘৰ এই আপোনাৰ হেৰি বাটঘৰীয়াৰ ওচৰতে আৰু মই অলপ মানে ৰাতি মোক এখন অ'টোৰ প্ৰয়োজন হৈছিলে ষ্টেচনৰ কাৰণে যাব কাৰণে মোৰ এঘা চাৰে এঘাৰটাত ৰাতি ট্ৰেইন আছে ষ্টেচনৰ মানে মোক আপুনি ঘৰৰপৰা যদিহে সম্ভৱ হয় যদি আপোনালোকৰ তাত উপলব্ধ হয় তেতিয়াহ'লে মোক ষ্টেচনলৈ নিবৰ কাৰণে এখন অ'টৰ প্ৰয়োজন হৈছিলে মানে যাবলৈ মোৰ বিশেষ সুবিধা নাই মানে নিজৰ বাইকখনো নাই আৰু গাড়ীখন দাদাই লৈ গ'ল আৰু মোৰ বহুত বেছি আৰ্জেণ্টো আছিলে আৰু যদিহে কেব বা অ'ট' যিয়ে হ'ব যিয়ে নহ'লেও হৈ যাব আৰু মই প্ৰায় দহটা বজাত ওলাই দিম ইয়াৰপৰা কাৰণ এঘাৰটা পোন্ধৰমানতে মোৰ ট্ৰেইন আছে অকণমান সময়তকৈ আগত পালে ভাল হ'ব আৰু আপুনি হেৰি কৰিব বাটঘৰীয়া হাইস্কুলখনৰ ওচৰতে তিনিআলি এটা আছে তিনি ৰাইকহ বজাৰ তিনিআলি ৰাইকহ বজাৰ তিনি আলিতো ওচৰতে মই ৰৈ থাকিম আপুনি তাৰপৰাই মোক লৈ যাব ধন্যবাদ